ভাৰতৰ কিছুমান আটাইতকৈ জনপ্ৰিয় ক্ৰীড়া হৈছে ক্ৰিকেট ফুটবল সাতোঁৰ দৌৰ হকী কাবাডী বেডমিন্টন বক্সিং আৰু ভলীবল মই জনা হকীৰ খেলুৱৈসকল হৈছে ধ্যানচান্দ ধনৰাজ পিল্লাই হৰমনপ্ৰিত সিং মনপ্ৰিত সিং আৰু ক্ৰিকেটৰ মই ভালপোৱা খেলুৱৈসকল হৈছে শচীন টেণ্ডুলকাৰ মহেন্দ্ৰ সিং ধোনি আৰু বিৰাট কোহলি আমাৰ অসমৰ ভোগেশ্বৰ বৰুৱাই সাতোঁৰ সাতোঁৰত অৰ্জুন বঁটা লাভ কৰি অসমলৈ সুনাম অৰ্জন কঢ়িয়াইছিলে আৰু নৱপ্ৰজন্মৰ জীয়ৰী লাভলীনা বৰগোহাঁয়ে বক্সিং খেলি আন্তঃৰাষ্ট্ৰীয়ভাৱে অসমলৈ সুনাম অৰ্জন কঢ়িয়াই আনিছে আৰু লগতে দৌৰত আমাৰ অসমৰ জীয়ৰী হিমা দাসেও অসমলৈ সুনাম অৰ্জন কঢ়িয়াই আনি চৰকাৰীভাৱে নিযুক্তি পাইছে